প'জিটিভ এক্সপিৰিয়েঞ্চ মূলতঃ মোৰ স্কীন কেয়াৰ প্ৰ'ডাক্টবিলাকৰ ওপৰত ক'ব পাৰিম এই ধৰি লওক মোৰ হেয়াৰ কেয়াৰ প্ৰ'ডাক্ট ট্ৰেছমী চেম্পু যিটো সেইটো ইউজ কৰি মই হেয়াৰ ফল আগতকৈ কমিছে বা হেয়াৰ গ্ৰ'থো হৈছে চুলি চাইন কৰে মোৰ বৰ্তমান আৰু যিহেতু মোৰ দীঘল চুলি গতিকে অলপ বেছি যত্ন ল'ব লাগে সেই ক্ষেত্ৰত সেইটো চেম্পুৱে বহুতখিনি সহায় কৰিছে বা মোৰ চুলিৰ গ্ৰ'থেই হওক বা চুলিৰ চাইনিং ক্ষমতা বাঢ়িছে আৰু মোৰ মানে খুব অইলি স্কীন সেইকাৰণে মোৰ মুখত মানে বহুত বেছি পিম্পুল একনি মাৰ্ক স্কাৰ এইবিলাক বহুত বেছি আছিল সেই ক্ষেত্ৰত ডক্তৰে ৰিক'মেণ্ট কৰা এটা ফেচ ৱাছ ইউজ কৰি হাগলো নামৰ ফেচ ৱাছ এটা ইউজ কৰি মই সুফল পাইছোঁ মোটামুটি এক ডেৰ মাহৰ ভিতৰত মানে মোৰ গোটেইখিনি মুখৰ একনি স্কাৰ্ছে হওক বা পিম্পুলছ গোটেইখিনি ৰিম'ভ হৈ গৈছে আৰু বৰ্তমানলৈকে সেইটোৱে ইউজ কৰি আছোঁ মই আৰু বাকী ক'বলৈ গ'লে মই ইমানখিনি বস্তু ব্যৱহাৰ নকৰোঁ স্কীনৰ ওপৰত কিন্তু চ'পৰ ভিতৰত মই লাইফবই ইউজ কৰোঁ বা কেতিয়াবা বেবি চ'প বেবি চ'পো ইউজ কৰোঁ যদিও সেইটো বেবিৰ কাৰণে প্ৰ'ডাক্টটো কিন্তু মই ইউজ কৰি ভাল পাওঁ মোৰ স্কীনত সেইটোৱে চুট কৰে